এই সময় নাপাওঁ নহয় আছোঁ আৰু তোমাৰ ভালনে আকৌ ঘৰত বাকী খুুৰীহঁতৰ অঁ নাই এই বেলেগ তেনেকুৱা হেৰি নহয় এনেই খবৰ এটা ল'লোঁ আৰু এঠাইত ফুৰিব যাওঁ বুলি ভাবিছোঁ

অঁ অঁ সেইটো কাৰণতে মনত পৰিছে বাৰু ভাবিলো বোলো একেলগে ফুৰিব গ'লে ভাল লাগিব আ আতিমুণিলৈ যাম বুলি ভাবিছোঁ আশ্ৰম যে আছে আতিমুণি আশ্ৰম অঁ এইটো হেৰিত এই আছে নহয় ছাইডত হয় আল্ট্ৰা বাছ এখন লৈ যাম বুলি ভাবিছোঁ আৰু লগৰবিলাক যাব তোমাৰ আমাৰ মোটামুটি ত্ৰিছজনমান হ'ব গতিকে এতিয়া বাজেটটো আমি হেৰি কৰা নাই থিৰাং কৰা নাই হ'ব মোটামুটি চাৰিশ পাঁচশ মান হ'ব আৰু তাৰপিছত যাম যাওঁতেতো আমি লঘুণে যাব লাগিব আহোঁতে আমি ভাবিছোঁ খানাটো খাই আহিম তাতে যাওঁতে নমাই থৈ যাম হেৰিখিনি এই খাদ্য সামগ্ৰীখিনি অঁ তাত দৰ্শন কৰি আহি তাতে অলপ আহি আবেলিকে ইয়াতে খানাটো খাই চিধা গুচি আহিব পৰা যাব বেছি দূৰো নহয় যেতিয়া অঁ কোনদিনা হয় এইটো তাৰিখটো একদম ফিক্স হয় নাই কিন্তু ৰবিবাৰ লৈ আমি কৰিম আৰু ৰবিবাৰে হ'লে ভালে হয় ৰবিবাৰে হ'লেতো পাৰিবা অঁ অঁ অফ থাকিব মোৰো অফ থাকিব গতিকে তেনেকে আমি গৈ আহিম বাৰু অঁ অঁ হ'ব বাৰু জনাম দিয়া পইচাটো কিমান হয় বেছি নহ'ব খুব খুব বেছি ফাইভ হাণ্ড্ৰেডৰ ভিতৰত থাকিব পাঁচশ ভিতৰত থাকিব অঁ অঁ খানা খানা নিৰামিষ থাকিব পনীৰটো থাকিবই আৰু লগতে মাংসও লৈ যাম কিছুমানে মাংস নাখায় নহয় গতিকে ছাগলী মাংস লৈ যাম বুলি ভাবিছোঁ এতিয়া আশ্ৰমত যোৱাৰ কথা গতিকে তাতে মাংস চাংস লৈ নাযাওঁ যাওঁতেই আমি ৰেট এয়া বগা মাটিত সোমাই তেওঁলোকক এই ৰান্ধনি আৰু খাদ্য সামগ্ৰীখিনি থৈ আমি তাতে দৰ্শন কৰিব যাম দৰ্শন কৰি আহি ইয়াতে খানাটো খাই গুছি আহিব পৰা যাব ইয়াৰ পৰা ধৰি লোৱা সত্তৰ পসত্তৰমান হ'ব সত্তৰ কিলোমিটাৰ মান হয় ইয়াৰ পৰা গতিকে গৈ পাওঁতে খুব বেছি এক ঘণ্টা লাগে এক ডেৰ ঘণ্টাৰ ভিতৰত আমি গৈ পাম ৰাতিপুৱা সোনকালে যাম গৈ উঠি তাতে তেওঁলোকক নমাই থৈ আমি মোটামুটি আঠটামান বজাত তাতে পামেই বগেমুটি আঠটামান বাজাত পালে তাতে তেওঁলোকক নমাই থৈ আমি গুচি আহিম আহি ইয়াতে তেনেকুৱাকে দিম বুলি নহয় এনেই দৰ্শন কৰিব যাম আৰু এ ফুৰিব লগৰ লগৰে প্ৰায় মানুহখিনে এয়া তোমাৰ তেওঁলোকৰ ওচৰ এনিশা আছে এনিশা যাব যাব গতিকে ওলাবা তুমিও জনাম দিয়া ফিক্স কৰি উঠি ডেটটো মানে এই ভাবিছোঁ অহাৰ ৰবিবাৰ নহ'লে নেক্সট ৰবিবাৰে হয়নে

অঁ অঁ অঁ মোৰো হেৰি বাকীকেইটা দিনত মোৰো সময় নাপাওঁ তেনেকুৱা শনিবাৰে বজাৰটো কৰি ৰবিবাৰে যাম আৰু যদি হেৰি হয় অহা ৰবিবাৰে নহ'ব চাগে কাৰণ আমাৰ বাজেটটো কিমান হ'ব বা আলোচনা কৰিছোঁ এখনত গতিকে তেওঁলোকৰ ত্ৰিছজন কেপাচিটি বোলে ত্ৰিছজনে বত্ৰিছজন কেপাচিটি গতিকে আমাৰ মানুহ হ'ব মোটামুটি পঁচিছজনমান হ'ব আৰু চব মিলি গতিকে নাই ভাবি চাব নালাগে ভাল লাগিব অঁ তাকেতো ফুৰিব গ'লেতো মোৰতো ভাল লাগিব গতিকে ওলাবা আৰু বাকী খবৰ অঁ অঁ চলি থাকিব লাগে কৰিম দিয়া বাৰু অঁ কোৱাচোন বাকী আছোঁ আৰু কিবাকে আমাৰ সেইখিনি যাম দিয়া হ'ব দিয়া বাৰু এতিয়া ৰাখোঁ নেকি পিছত ফোন কৰিম দিয়া বাৰু হ'ব অঁ দিয় অঁ অঁ দিয়া